হেল্ল' অঁ কওকচোন অঁ হয় হয় হয় ধেমাজি বুক ষ্টলৰ মালিক হয় হয় হয় কওকচোন কিবা লাগিছিলেনি আপোনাক অঁ কেনেকুৱা বা কিতাপ লাগে আকৌ এতিয়া আপোনাক ধৰ্মমূলক কি এতিয়া আছে বুইছে আপুনি আহিবচোন আছে আছে আছে যদি আপুনি আহিব নোৱাৰে তেতিয়া আমি হোম ডেলিভাৰী দিওঁ বাৰু আপুনি লৈ যাব পাৰে দি পঠিয়াম তেন্তে আপোনাৰ ঘৰত কিন্তু এটা কথা পইচাটো অলপ দুটকা বেছিকৈ দিব লাগিব আৰু তেতিয়া হয় হয় হম ডেলিভাৰী দিম নেকি বাৰু আপোনাক অঁ এতিয়া হেৰি কিতাপখনৰ নামটো কওকচোন কি দিম

এতিয়া দুখনমান লাগিবনে এখন লাগিব বাইদেউ ন হয় হয় হয় ঠিক আছে মই পঠিয়াই দিম আপোনাৰ ঘৰ কোনখিনিত আছিলে হোম ডেলিভাৰী

অঁ গুণমালা অঁ ঠিক আছে আছে কেইখনমান মোৰ অলপ চৰ্ট হৈছে মই আনিম আৰু এইকেইদিনতে আৰু ঠিক আছে বাৰু মই সেইখনকে পঠিয়াই দিম আপুনি আপুনি

অঁ লৈছোঁ লৈছোঁ ঠিক আছে হেৰি লৈছোঁ লৈছোঁ আপোনাৰ এতিয়া ঘৰতো কোনখিনিত আছে আকৌ ঘৰ

এড্ৰেছ দি দিব নহ্ অঁ ঠিক আছে মই মই পঠাই দিম পঠাই দিম আপুনি চিন্তা নকৰিব দেই আপুনি আহি নাহিলেও পঠিয়াই দিম মই ঠিক আছে কি কৰি আছে এতিয়া আপুনি

অঁ অঁ অঁ অঁ অঁ অঁ ৱাৰ্ড নম্বৰ চাৰি ঠিক আছে ঠিক আছে হয় হয় পঠাম পঠাম আপুনি চিন্তা নকৰিব দেই হৈ যাব দিয়ক অঁ সেইটোতো কৰিবই লাগিব নহ্ কৰিম বাৰু পঠিয়াই দিছোঁ বুলি কোনদিনাখন পঠিয়ালে ভাল হ'ব কেতিয়া পঠিয়াই দিম বাৰু কালিলৈকে মই চাব লাগিব আছেই যদি মই কালিলৈ পঠিয়াই দিম বুইছে এতিয়া অঁ অঁ আপুনি থাকিব নহয় ঘৰতে অঁ ঠিক আছে কাইলৈ পঠিয়াই দিম ঠিক আছে ঠিক আছে হ'ব দিয়ক হ'ব দিয়ক গুড বাই